অসমীয়া মানুহে তেওঁলোকৰ নিজৰ পৰিচয়ৰ বাবে আৰু নিজৰ বুলি অনুভৱ কৰিবলৈ হ'লে তেওঁলোকে বিভিন্ন ধৰণৰ অসমীয়াৰ যিখিনি আমাৰ ভাষাৰ ওপৰত কিছুমান কৰ্মশালা আছে কৰ্মশালা কৰিব লাগে বিহু আমাৰ যি তিনিটা উৎসৱ আছে কাতি বিহু মাঘৰ বিহু বহাগ বিহু এই এইখিনি পাতিব লাগে আৰু মানে যিখিনি উঠি অহা নৱপ্ৰজন্ম তেওঁলোকলৈ যিকোনো ধৰি লওক অসমীয়া ভাষাৰ আপোনাৰ প্ৰতিযোগিতামূলক কিছু আয়োজন কৰিব পাৰে এতিয়া বক্তৃতা অনুষ্ঠান হওক আকস্মিক বক্তৃতা হওক তেনেধৰণৰ ৰচনা হওক অসমীয়া ভাষাত সেইখিনিৰ ওপৰত তেওঁলোকে আগুৱাই নিব পাৰে তেনেকৈ মিটিং পাতি তেওঁলোকে আ আগুৱাই নিব পাৰে